হয় মই যিহেতু এজন ছাত্ৰ গতিকে মোৰ দৈনন্দিন জীৱনত যদি মই আজি আজি মই বিদ্যালয়ত এটা ক্লাছ কৰিবলৈ এবছেণ্ট থাকোঁ বা কিবা কাৰণত মই যদি এটা ক্লাছ ক্ষতি কৰিবলগীয়া হয় মই আজিকালি কোনো চিন্তা কৰিবলগীয়া একো কথা নাই মই সেই বস্তুটো ঘৰতে বহি টেনকলজিৰ সহায়ত ধুনীয়াকৈ আকৌ এবাৰ মই বুজি উঠিব পাৰোঁ টেকনলজিৰ জৰিয়তে আৰু আজিকালি আমাৰ অকনো চিন্তা নাই কিবা যদি আমি নুবুজোঁ বা আমাৰ কিবা কৰিবলগীয়া হয় আমি তাক আমি সকলো ধৰণৰ আজিকালি পঢ়া শুনা কাম আমি টেকনলজিৰ জৰিয়তে আজি কৰিব পাৰোঁ ঘৰত বহি বহি আমি আজি আমি ঘৰত বহি বহিয়ে এটা ক্লাছ কৰিব পাৰোঁ মই যদি গোটেই বছৰটো কিবা কাৰণত বিদ্যালয়ত যাব নোৱাৰোঁ মোৰ চিন্তা কৰিবলগীয়া কোনো কথা নাই যিহেতু টেকনলজিৰ সহায়ত আমি ঘৰতে বহি ধুনীয়াকৈ ক্লাছবোৰ কৰিব পাৰোঁ আমাৰ সকলো পাঠ্যক্ৰমৰ পুথি আজিকালি কিনিবলৈও দাম দি দৰকাৰ নাই আমি সকলো পাঠ্যক্ৰমৰ পুথিয়ে আজিকালি আমি টেকনলজিৰ সহায়ত আমাৰ ঘৰতেই বহি আমাৰ স্মাৰ্ট ফোনটোত উপলব্ধ হৈ পৰিছে গতিকে টেকনলজিৰ সহায়ত আমি আৰু বহুতো কিবাকিবি ক্ষেত্ৰত আমাৰ বহুতো সহায় হৈছে যেনে আজিকালি আমি ঘৰতে বহি আমাৰ যদি কোনো কাৰণত ঘৰতে বহি ভোক লাগে তেতিয়া আমি হঠাৎ মবাইল ফোনটোত এটা টিপা মাৰিলেই আমি ঘৰতে খাদ্য সোৱাদ ল'ব জুতি ল'ব পাৰোঁ আৰু এটা আৰু এটা প্ৰধান সহায় হৈছে যে আমি আজিকালি ঘৰতে বহি বহি স্মাৰ্ট ফোনটোৰ জৰিয়তে আমি ভাৰতৰ বেলেগ এটা কোণাৰ পৰা আমাৰ নিজৰ ঘৰলৈ এটা বস্তু আমি আনিব পাৰোঁ যোনটো টেকনলজিয়ে নিচেই সহজ কৰি তুলিছে টেকনলজিয়ে আৰু বহুতো ক্ষেত্ৰত বহুতো সহায় প্ৰদান কৰিছে আৰু এটা সহায় হৈছে টেকনলজিৰ জৰিয়তে আজিকালি আমি আগৰ দৰে চিঠি পত্ৰ লিখি আগৰ দৰে আকৌ ডাকঘৰলৈ গৈ আমি আজিকালি চিঠি পত্ৰ পঠিয়াব নেলাগে টেকনলজিৰ জৰিয়তে আমি ঘৰতে বহি এঠাইৰপৰা আন ঠাইলৈ আমাৰ চিঠিৰ দৰে কিবা আমাৰ বতৰা দিবলৈ হ'লে ঘৰতে বহি টেকনলজিৰ সহায়ত এঠাইৰপৰা আনঠাইলৈ বতৰা দিব পাৰোঁ বা তেওঁলোকৰ লগত আমি যোগাযোগ কৰিব পাৰোঁ গতিকে টেকনলজিয়ে এইবোৰ ক্ষেত্ৰত আমাক বহুতো সহায় কৰিছে আৰু আগলৈ আমাৰ আৰু বহুতো সহায় কৰিব টেকনলজিয়ে আমি বহুতো আৰু বেলেগ বেলেগ টেগ ইউজ কৰিছোঁ আমাৰ দৈনন্দিন জীৱনত আৰু এটা আমাৰ টেগ হ'ল আৰু এটা আমাৰ টেগ হ'ল আমাৰ মোবাইলটো আমাৰ এটা বহুত লাগতিয়াল টেগ হৈ পৰিছে বৰ্তমান দৈনন্দিন জীৱনত আমি ইয়াৰ জৰিয়তে আমি আজিকালি ঘৰতেই বহি বহি আমাৰ উৰাজাহাজৰ টিকটসমূহ আমি ঘৰতেই বহি বহি বুক কৰিব পাৰোঁ অথবা ট্ৰেইনৰ টিকেট হওক বা আমাৰ বাছৰ টিকেট হওক আমি আজিকালি সকলো ঘৰতে বহি বহি এটা টিপতে আমি সকলো বুক কৰিব পাৰোঁ যোনটো টেকনলজিয়ে আমাৰ আজিকালি বহুতো সহজ কৰি তুলিছে পৃথিৱীখন জীয়াবলৈ